আমি ধৰ্মীয় অন্ধবিশ্বাস বুলি বিষয়ে ক'বলৈ গ'লে ধৰক আমাৰ মানুহে ভূতটো ভূত আপোনাৰ মানুহে আছে বুলি কয় কেতিয়াবা আপোনাৰ মানুহে কয় যে আমি অমুকত গৈছিলোঁ এনেকৈ ভূতে পিছফালৰপৰা আমাক এনেকৈ মানে দলিয়ালে বা কিবা আমাক দেখুৱালে এনেকুৱা কয় কিন্তু প্ৰকৃতিতে ইমান নাইকিয়াও নহয় বাৰু আছে চাগে কিন্তু সাধাৰণতে ইমান সেইটো বিশ্বাস কৰা নাযায় এইটো কেতিয়াবা অকস্মাতে কেতিয়াবা ক'ৰবাত কিছুমানে ভাবে বাৰু আছে বুলি নথকাও ঠিক নহয় আছেই আৰু আপোনাৰ আৰু আপোনাৰ এই ধৰক আমাৰ মাহেকীয়া ঋতুস্ৰাৱৰ সেইখিনি এইখিনি আপোনাৰ আমাৰ মহিলাসকলে বহুতে আপোনাৰ তিনিদিনলৈ কি হয় আপোনাৰ ধৰক আপোনাৰ পাকঘৰত নোসোমায় কোনো ধৰ্মমূলক অনুষ্ঠান জেগালৈ নেযায় সেইখিনি তেনেকৈ পালন কৰা হয় কিন্তু সেইখিনি আচলতে মই ভাবোঁ মনটো পবিত্ৰ হ'লে মানে সেইখিনি তেনেকৈ নকৰিলেও আপোনাৰ দোষ মানে সেইখিনি নকৰিলে দোষ হয় বুলি মই নেভাবোঁ সেইখিনি নামানিলে কিন্তু বহুতে আগৰপৰা মানি আহিছে মানে কিন্তু আজিকালি আপোনাৰ কিছুমানে নমনাও সেইখিনি হৈছে তেওঁলোকে সেইটো কয় যে এইটো মানে প্ৰকৃতিৰ নীতি এইটো মানে এইটো দোষ হ'ব নোৱাৰে বুলি বহুতে ভাবে আৰু বহুতে আজিকালি তেনেকৈ কৰে